হেল্ল' মই এটা হাইলেণ্ডাৰ চাৰ্ট দিছিলোঁ ফৰ্টি শ্লীম ছাইজ শ্লীম ফিট এই আপোনালোকৰ তাত মিণ্ট্ৰাত

আজি এই দুসপ্তাহমান আগতে দিছিলোঁ অঁ প্ৰব্লেম আছে সেইকাৰণে ফোন কৰিছোঁ এনেই আৰু ফোন কৰিম নেকি প্ৰব্লেমটো হৈছে চাৰ্টটো কি আপোনালোকে চিলনি টিলনি ভাল নিদিয়ে নেকি নে কি বস্তুবিলাক নে এনেই কোনোবাই অৰ্ডাৰ কৰিছে দি দিয়ে নাই এইটো কথা নহয় নহয় বস্তু এটা অৰ্ডাৰ কৰিছোঁ পইচা দিছোঁ আপনালোকে বস্তুটো চাইচিতি দিব নে এনে দলিমাৰি কাৰোবাক গ্ৰাহকক দিলে নহয় নহয় বস্তুটো অঁ চিলনি নাই আৰু ছাইজ আছে আপোনাৰ যিটো ছাইজ দিছোঁ সেই ছাইজত অহাই নাই বস্তু আপোনালোকে চাই পেলাই কিয় নিদিয়ে বস্তুবিলাক মই পিন্ধা মই এখন হাত সোমাই আৰু মই চেকেণ্ড হাতখন সুমোৱাবই নোৱাৰিলোঁ আপোনালৈ ৰিটাৰ্ণ কৰিছোঁ এইটো ৰিটাৰ্ণ কৰা নাই কৰিম এতিয়া কিন্তু আপোনালোক ক'বলৈ ফোন কৰিছোঁ কিয় দিয়া নাই ভালকৈ বস্তু চবকৈ এনেকৈ দিয়ে নে অকল মোকেই পাইছে আপুনি নহয় নহয় নহয় এইটো চৰি তৰি কৈ লাভ নাই নহয় এতিয়া এতিয়া বস্তুটো আহি গ'ল মই আৰু সেইয়ে কাম হৈছে নেকি মোৰ মই এটা চাৰ্ট অৰ্ডাৰ দিম ফিটিং নহ'ব হা তাৰপাছত মই আকৌ সেইটো এ হেৰি কৰিম সেইটো আকৌ মই হেৰি অৰ্ডাৰ কৰিম ৰি অৰ্ডাৰ কৰিম নাই ৰিফাণ্ড চিফাণ্ডৰ কথা নাহে ইয়াতে মই বস্তু এটা অৰ্ডাৰ কৰিছোঁ ৰিফাণ্ড ল'ব লাগিলে মই অৰ্ডাৰে নিদিলোঁ হয় আপোনালোকৰ তাত বস্তু ভাল ৰিভিউ ভাল সেইকাৰণেহে আৰু দিওঁ

কিয় আপোনালোকে কিয় এইটো চৰি মোক এতিয়া হাজাৰ চৰি ক'লেও আপোনাৰ লাভ নাইতো আপোনালোকলৈ মই এইটো বস্তু লিখিম মই মেইল কৰিম আপোনালৈ মেইন অফিচত মই মেইল কৰিম এইটো আপোনালোকে কি বস্তু দিছে আপোনালোকে আৰু এটা কথা আপোনালোকে কালাৰ কিয় ইমান ফেড দিছে কালাৰ আপোনালোকে তাতে কালাৰ কাৰেকশ্যন কৰি পেলাই দেখাই বেলেগ আকৌ দিয়ে বেলেগ

নাই নাই কালাৰ কালাৰ একে কেনেকৈ আহিব আপুনি ক'লে হ'ব নেকি কালাৰটো একেই অহাই নাই মই আপোনাক দেখাই দিম আপুনি ফটোত কি দিছে কালাৰ আপোনাৰ ফটোত ইয়েল্ল কণীৰ কুহুমৰ নিচিনা ইয়েল্ল' আছে আৰু দিছে আপুনি ঢেলা ইয়েল্ল' নাই এইটো নহয় আপুনি চাই ল'ব মই আপোনাক দেখাই দিম আপুনি আহি যাওক লাগে আপুনি মোৰ এড্ৰেছত আহি যাব অঁ আপোনাৰ বস্তু প্ৰডাক্ট অঁ বস্তু বেয়া হৈছে বস্তু ভালকৈয়েতো কৈ আছো আৰু ইয়াতকৈ কিমান ভালকৈ ক'ম আপোনালোকে ভাল বস্তু দিলেহে ভালকৈ ক'ম আপুনি যা তা বস্তু পঠাব তাতে আমি ভালকৈ ক'ব লাগে নেকি আপোনালোক কি হেৰি নেকি অঁ ইয়াতকৈ ভালকৈ ক'ব নোৱাৰোঁ ইয়াতকৈ এইখিনিয়ে ভাল আপোনালোকে যেনেকুৱা বস্তু দিছে এইখিনিয়ে ভাল অঁ এইখিনিয়ে আপোনালৈ আৰু ৰিভিউ চিভিউ মোক কি এতিয়া কি সেই আপোনাৰ যি কৈ আছো সেইটোৱে ৰিভিউ আপোনালোকৰ সেইকাৰণে আপোনালোকে সেই কিছুমান বস্তুত সেই টু ষ্টাৰ থ্ৰী ষ্টাৰ থ্ৰী ষ্টাৰো নাপায় ডেৰ ষ্টাৰ পায় আপোনালোকে অঁ বস্তু চাইচিতি দিব আপোনালোকে মানুহ সেইটোতো কৰিবই লাগিব সেইটোতো কৰিবই লাগিব সেইটোত আৰু আমাৰ কাম কি আছে আপোনালোকে বেয়া বস্তুটো পঠাইছেই আমি এতিয়া সেই আকৌ চাব লাগিব আকৌ এটা বস্তু দিব লাগিব সেইটো বা কেনেকুৱা আহে সেইটো আকৌ বেয়া পঠাওক আকৌ আমি সেই ৰি অৰ্ডাৰ কৰিব লাগিব

এইটো ৰি অৰ্ডাৰ কৰি থকাইতো কাম হৈছে ৰি ৰি অৰ্ডাৰেতো কৰি থাকিব লাগিব আৰু কি কৰিব